হেল্ল' হেল্ল' অঁ কোনে কৈছে হয়

হয় কেতিয়াকে অঁ হয় হয় কোৱা ফুৰিবলে আহিবা তাৰমানে

তাৰপৰা ইয়াৰ ষ্টেচনত নামিলেই হ'ল নামিলে ইয়াৰ আগৰ এটা পুৰণা বেংক আছে যিটো আগতে ষ্টেট বেংক আছিলে যিটো আগৰ পুৰণা ষ্টেট বেংক আছিলে সেইটো তাতে ৰিক্সাৱালাক ক'লে হ'ল যে পুৰণা আগৰ যিটো ষ্টেট বেংক আছিলে তাতে হোটেল আছে এতিয়া তাতে থকাৰ ভাল ব্যৱস্থা আছে খোৱা লোৱা তাতে ভিতৰতে আছে আৰু এই অলপ মানে আধা কিলোমিটাৰ হাফ কিলোমিটাৰ তাতে এনেও গাড়ী ভাড়া কৰি লৈ যাব পাৰি পঁচিছ কিলোমিটাৰ বাইছ কিলোমিটাৰ হ'ব ওদালগুৰি টাউনৰ পৰা ভৈৰৱকুণ্ড একদম হেৰিলৈেকে শ্লুইছগেটলৈকে এনে পাৰি পাৰি ভূটান ফুৰিবলৈ যাব পাৰি নাই এনেই তাতে এনেই ঘূৰিবলে গ'লে পাছ নালাগে ধৰা কিবা কাম কৰিবলে গ'লে ধৰা বোলে তাত থাকি পেলাই কোনবাই কিবা কাম কৰিব এনে সোমাই পেলাই ঘূৰি পকি আহিব পাৰি এতিয়া তাত সিহঁতৰ একো ঠিক নাই আগতে পাছ লগা নাছিলে এতিয়া কেতিয়াবা লয় কেতিয়াবা আকৌ পাছ চিষ্টেম কৰে কেতিয়াবা আকৌ খোলা দি দিয়ে লাগিলেও একো নাই তাতে গেট লগতে

পাৰি পাৰি পাৰি পাৰি ওৰাঙৰ তাৰপৰা আকৌ ওৰাং মোটামুটি এটা চল্লিছ কিলোমিটাৰ হৈ যাব এই ইয়াৰ পৰা ওদালগুৰিৰ পৰা ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড বাইছ আকৌ সিফালৰ পৰা আহিলে মোটামুটি ত্ৰিছ পঁয়ত্ৰিছ কিলোমিটাৰমান আকৌ তাৰপৰা বাহিৰে বাহিৰে গ'লে ওৰাং ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গ'লে প্ৰায় পঁয়ত্ৰিছ কিলোমিটাৰমান পৰিব অঁ ইয়াত থকা খোৱা সুবিধা আছে হয়

হয় তাৰ আগৰ নিচিনা নহয় থকা মেলাই ইয়াতে হোটেল চোটেল আজিকালি সুবিধা হৈ গ'ল আৰু এনেই আপোনৰ বোলে টেক্সি ভাড়া কৰি ল'লেও যাব পাৰি আৰু ৰিক্সা লৈ হ'লেও যাব পাৰি যেনেকে ইচ্ছা আৰু এনে লাইন হিচাপে লৈ অটো অটো যায় লাইন যাব পাৰি নিজৰ ৰিজাৰ্ভ কৰিও যাব পাৰি গৈ আহি থাকে অঁ থেংক ইউ